বাছেৰে ভ্ৰমণ কৰোঁতে মোৰ বহুতো অভিজ্ঞতা মনত আছে মই বাছেৰে তেজপুৰ ভ্ৰমণ কৰিবলৈ গৈছিলোঁ তেজপুৰ বাছেৰে ভ্ৰমণ কৰিবলৈ যোৱাটো বহুত মানে গৈ ভাল লাগে কাৰণ এ বাছেৰে ভ্ৰমণ কৰিবলৈ যাওঁতেনে বহুতো অভিজ্ঞতা লাভ কৰিব পাৰি যেনে আমি চাই প্ৰকৃতি সৌন্দৰ্য উপভোগ কৰি যাব পাৰোঁ আ আমাৰ বহুতো দেখি নেদেখিবলগীয়া ঠাই দেখিব পাৰোঁ বাছেৰে মই তেজপুৰ ভ্ৰমণ কৰিছোঁ তেজপুৰৰ ঊষা অগ্নিগড় অগ্নিগড় আদি মই চাইছোঁ বাছেৰে মই ডিব্ৰুগড়লৈ গৈ পাইছোঁ ডিব্ৰুগড় মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ডিব্ৰুগড় জগন্নাথ মন্দিৰ আদি দেখা দেখা পাইছোঁ আ ধেমাজি লখিমপুৰ ধেমাজি লখিমপুৰ যোৰহাট আদি মই বাছেৰে ভ্ৰমণ কৰি পাইছোঁ বাছত গৈ আ বহুতো ভাল লাগে কাৰণ বাছেৰে গ'লে লগৰ সমনীয়াৰ লগত যিখিনি মানে ধেমালি ধূমূলা কৰি আমি ভ্ৰমণ কাৰ্যসূচীটো মানে পৰিপূৰ্ণ কৰিব পাৰোঁ এ আৰু লগতে এ বাছৰে বাছেৰে যাওঁতেনে আমি বহুতো সুবিধা হয় বহুতো কাহিনী মনত থাকে কাৰণ এ বাছেৰে গৈ বাছেৰে মই ডিব্ৰুগড়লৈ যাওঁতেনে বগীবিল দলং আদি অসমৰ বিভিন্ন ধৰণৰ সৌন্দৰ্য আদি দেখিবলৈ পায় এ বাছেৰে আমি এ মহাবিদ্যালয়ৰ তৰফৰ পৰা পিকনিকত গৈছোঁ হাবুং গৈছোঁ এ বহুতো ভাল লাগে আ ধেমালি ধূমূলা কৰি আমি পাৰ কৰিব পাৰোঁ বহুতো স্মৃতি জড়িত হৈ থাকে ইয়াৰ লগত ছাত বন্ধু বান্ধৱীসকলৰ লগত কৰা ধেমালি নাচ গান ইত্যাদি আদিবোৰ বহুতো স্মৃতি হৈ ৰৈ যায়

প্ৰত্যেকটো চখৰ পৰা বিভিন্ন বিভিন্ন অভিজ্ঞতাৰ পৰাই পোৱা যায় তাৰ এটা হ'ল বাছৰ অভিজ্ঞতা

বাছত বহি গ'লে বিভিন্ন ধৰণৰ না বিভিন্ন বিভিন্ন মানুহ লগ পোৱা যায় আৰু ভিন্ন ভিন্ন কথা আ শুনিবলৈ পাওঁ কেতিয়াবা কাহিনী এ বা আমি ক'ৰবালৈ যাত্ৰা কৰিবলৈ গৈ আছোঁ যাত্ৰা কৰিবলৈ যাওঁতেনে আমি ও তাত কোনোবাই এটা কাহিনী কৈছে নাইবা কোনোবাই এটা এ কবিতা গাইছে নাই কোনোবাই এটা গান গাইছে এনেধৰণৰ বহুতো স্মৃতি প্ৰত্যেকৰ জীৱনৰ লগত জড়িত হৈ থাকে তেনেদৰে মোৰ লগতো বাছত যোৱা তেনেকুৱা তেনেধৰণৰ অভিজ্ঞতা জড়িত হৈ আছে

বা ভ্ৰমণকা আ আমাৰ গাঁৱৰ তৰফৰ পৰা আমি আ পৰশুৰাম কুণ্ড আদি ভ্ৰমণ কৰিবলৈ গৈছিলোঁ তাত আ যোৱা সকলো খুৰা খুৰী মা পাপা দেতা মা পাপা লগতে বৰ্তা বৰমাহঁতে কৈ যোৱা কাহিনীবিলাক আমাৰ মনত এতিয়া অভিজ্ঞতা হিচাপে এ আছে ভিন্ন ধৰণৰ কাহিনী শুনিবলৈ পাওঁ সেইবো সেইবোৰ সেইবোৰ বহুতো অভিজ্ঞতা থাকে প্ৰত্যেকৰ জীৱনৰ লগত এটা এটা ডাঙৰ ডাঙৰ অভিজ্ঞতা থাকে সেই অভিজ্ঞতাসমূহে আমি আ আমি আ চিৰজীৱনৰ বাবে মনত ৰাখি থাকি যায় এ এটা ভ্ৰমণ

যে ভ্ৰমণ কাৰ্যসূচী গৈ থাকোঁ ও গৈ থাকিলে আমি ছাইডত বা কিবা মন্দিৰ এটা দেখিলোঁ আ বা কিবা নেদেখিবলগা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন দেখিলোঁ তেতিয়া আমাৰ মনত এটা ভাৱ আহে যে আমি বাছেৰে যাওঁতেনে সেইবোৰ সুন্দৰভাৱে চাই যাব পাৰোঁ আমি আমি গুৱাহাটী ভ্ৰমণ কৰিবলৈ যাওঁতেনে কাজিৰঙা ৰাস্তাইদি আমি গৈছিলোঁ কাজিৰঙা ৰাস্তাইদি যাওঁতেনে আমি অসমৰ বিখ্যাত এশিঙীয়া গঁড় লগতে হাতী ঘোঁৰা বাঘ হৰিণা হ হৰিণা আদি দেখিবলৈ পাইছিলোঁ আ আৰু বাছেৰে যাওঁ যা যাওঁতেনে আমি বগীবিল দলঙৰ পাৰত বিভিন্ন ধৰণৰ মাছমৰীয়াসকলে মাছ মাৰি থকা আ জা মহিলাসকলে জাকৈ মাৰি থকাৰ লগতে লগতে বি লগতে সেই মানুহখিনিয়ে বা ছাইডত শাক পাচলিৰ দোকান আদি দেখিবলৈ পাইছিলোঁ সেইসমূহ বাছত যোৱাৰ এটা অভিজ্ঞতা বুলি আমি ক'ব পাৰোঁ লগতে আমি ধেমাজিলৈ যাওঁতেনে এ এ ধেমাজিলৈ যাওঁতে মালনী থানলৈ যাওঁতেনে আমি বাছেৰে গৈ থাকোঁতে বিভিন্ন ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ সেউ পাহাৰবোৰ দেখিবলৈ পাইছিলোঁ তাত থকা সেউজীয়া গছ লতা আদিবোৰে এ আদিবোৰ এ সেইবোৰ আমাৰ মনত এটা অভিজ্ঞতা হিচাপে ৰৈ গ'ল কাৰণ সেইবিলাকলৈ মনত পৰিলে এটাই মনত পৰে যে আমি বাছেৰে যাওঁতেনে সেইসমূহ দেখিবলৈ পোৱা গৈছিলে বাছেৰে গ'লে বহুত ধৰণৰ সুবিধা হ'ব পাৰে সবৰে প্ৰতি সবৰে ক্ষেত্ৰত মনত এটা এটা ডাঙৰ ডাঙৰ অভিজ্ঞতা আছে কাৰণ সকলো মানুহ বাছেৰে ভ্ৰমণ কৰে লগতে ভ্ৰমণ কৰাৰ লগতে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ ঠাই আদি দেখি এ দেখাতো সহায় হয় কাৰণ বাছেৰে ভ্ৰমণ কৰিলে আমি বহুত ধৰণৰ নেদেখা বস্তু দেখিব পাৰোঁ বিভিন্ন গাঁৱৰ মানুহ খিনি যেনে কেনেকৈ জীৱিকা নিৰ্বাহ কৰে বা কেনে তেহেঁতৰ সাজ পোচাক কেনেকুৱা আদি আমি দেখিবলৈ পাওঁ যিহেতু আমি এ মালিনী থানলৈ গৈছিলোঁ তাত থকা তাত যোৱা সেই ৰাস্তাটোৱেদি যোৱা কাষৰীয়া অঞ্চলবিলাকত আমি দেখিবলৈ পাইছিলোঁ দেখিবলৈ পাইছিলোঁ চাংঘৰ লগতে তেওঁলোকৰ জীৱন প্ৰণালী তেওঁলোকৰ খাদ্যাভ্যাস খাদ্যাভ্যাস লগতে তেওঁলোকৰ সাজপাৰ দি আমি এ দেখিব ৰাস্তাই বাছেৰে ভ্ৰমণ কৰি যাওঁতেনেই দেখিবলৈ পাই গৈছিলোঁ এ আৰু যেনেদৰে আ সকলো ভ্ৰমণলৈ যায় ভ্ৰমণলৈ গ'লে বাছেৰেই প্ৰায়ভাগ লোকে ভ্ৰমণ কৰে সেই ভ্ৰমণ কাৰ্যসূচীটো আ আমি এ বা আমিয়ে গ'লোঁ বা আন কোনোবাই আমাৰ নিজৰ নিজৰ ঠাইলৈ আহিলে তেওঁলোকৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ অভিজ্ঞতা থাকিব পাৰে মোৰ মোৰ তে তেনেদৰে বহুতো অভিজ্ঞতা আছে কাৰণ মই স্কু মহাবিদ্যালয়ৰ তৰফৰ পৰা ভ্ৰমণ কাৰ্যসূচীত হাবুং তেজপুৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয় আদি এ দে দেখি পাইছোঁ আমিও তেনেদৰে বাছতে

আদি কে কেনেকুৱা আছিল সেইসমূহ আমাৰ পাছত মনত পৰে সেইটো এটা আমাৰ জীৱনৰে অভিজ্ঞতা কাৰণ বাছেৰে ভ্ৰমণ কৰিলে বহুতো সুবিধা হয় কাৰণ সেই সুবিধাসমূহ আমাৰ জীৱনৰ

আজিকালি শোৱা খোৱা ব্যৱস্থা সকলো থাকে কাৰণ বাছেৰে ভ্ৰমণ কৰিলে

বাছেৰে ভ্ৰমণ কৰিলে বাছেৰে ভ্ৰমণ কৰিলে সুবিধা হোৱাৰ লগতে বিভিন্ন আমি ঠাই দেখিবলৈ পাওঁ সেই ঠাইসমূহৰ বিভিন্ন ধৰণৰ জীৱন প্ৰণালী বা সেই মানুহখিনিৰ খাদ্যভ্যাস আদি কেনেদৰে থাকে বা তেওঁলোকৰ ব্যৱহাৰ কেনেকুৱা আদি আমি এ দেখিবলৈ লগতে বিভিন্ন ধৰণৰ সৌন্দৰ্য পাহাৰ গছ গছনি ন নদী আদি বাছেৰে গ'লে আমি এ সেইসমূহ উপভোগ কৰি যাব পাৰোঁ আ আমি ধে ধেমাজিলৈ যাওঁতেনে তেনেদৰে বিভিন্ন ধৰণৰ নৈ আদি দেখিবলৈ পাইছিলোঁ পাহাৰ পাহাৰৰ ৰাস্তাৰে মাজেৰে যোৱা সেইসমূহ সৌন্দৰ্য এতিয়াও মনত অভিজ্ঞতা হিচাপে ৰৈ আছে লগতে বিভিন্ন ধৰণৰ এ বিভিন্ন ধৰণৰ গছ গছনি বিভিন্ন ধৰণৰ জীৱ জন্তু আ বিভিন্ন ধৰণৰ মানুহ আ তেওঁলোকৰ খাদ্য প্ৰণালী তেওঁলোকৰ ব্যৱ ব্যৱসায়সমূহ মীন পালন দি কিছুমান বস্তু আমি দেখিবলৈ পাইছোঁ লগতে বাছেৰে গ'লে বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা বা তেনেদৰে বহু সকলোৰে জী প্ৰত্যেকজন ভ্ৰমণকাৰী মনত তেনেদৰে এটা এটা অভিজ্ঞতা থাকে লগত অভিজ্ঞতা থাকে তেনেদৰে মোৰ লগতো বহু অভিজ্ঞতা আছে আমি কেনেদৰে ফুৰিবলৈ গৈছিলোঁ তাত বাছখনত কেনেদৰে ফুৰি কেনেধৰণৰ এটা পৰিৱেশ হৈছিলে কেনে ফূৰ্তি হৈছিল বা কেনেধৰণৰ হূলস্থূল অভিজ্ঞতা হৈছিল সেইসমূহ আমাৰ মনত আছে এ আমি বাছেৰে হাবুঙলৈ যাওঁতেনে আমাৰ লগত ছাত্ৰ ছাত্ৰীসকলৰ লগতো মহাবিদ্যালয় ছাৰ বাইদেউসকলে এ গান নাচ গান আদি কৰিছিল সেইসমূহ আমাৰ অভিজ্ঞতা হিচাপে মনত ৰৈ গ'ল